অসমত ব্যৱসায় কৰিবলৈ হ'লে ব্যৱসায়ী প্ৰধান প্ৰত্যাহ্বান হৈছে প্ৰতিযোগিতা আমাৰ ইয়াত যিকোনো ব্যৱসায় এজন ব্যক্তিয়ে কৰা পাছত অন্য এজনে লৈ লয় সেইধৰণে এখন জিলাতে হওক এটা অঞ্চলতে হওক একেটা ব্যৱসায় বহুতে লোৱাৰ বিনিময়ত এটা প্ৰতিযোগিতা হয় এই ক্ষেত্ৰত আমি দেখি আহিছো যে প্ৰতিযোগিতাই ক প্ৰতিযোগিতামূলক হোৱাৰ লগে লগে ইটোৰ মানদণ্ড সিটোতকৈ যদি অকণমান কম হয় তেন্তে তেখেতৰ লোকচান হোৱাৰ সম্ভাৱনা বেছি আৰু দ্বিতীয়তে আমাৰ অসমত আন্তঃগাঁথনিৰ ক্ষেত্ৰত একেবাৰে শূন্য বুলিয়েই ক'ব পাৰি অন্য ৰাজ্যৰ তুলনাত অসমৰ আন্তঃগাঁথনি ব্যৱসায় ক্ষেত্ৰত বহুত বেয়া অসমত কেঁচা মালৰ এটা ব্যৱসায় কৰিবলৈ কেঁচা মালৰ যথেষ্ট অভাৱ দেখা যায় যদিও অসম প্ৰাকৃতিকভাৱে চহকী তথাপিও ব্যৱসায় ক্ষেত্ৰত লগা সেই কেঁচা মালখিনি অন্য দে ৰাজ্যৰ পৰা বা অন্য ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ পৰা কিনি আনিবলগীয়া হয় কিনি আনি পেলে তাতে অসমত লৈ এই বস্তুখিনি দিয়া ক্ষেত্ৰত অকণমান ভয় কৰে বিশেষকৈ অসমৰ বিভিন্ন সমস্যা আছে জনগাঁথনিৰ সমস্যা বা আমি দেখি আহিছো বৰ্তমান আমি দেখিছো যে ক'ৰবাত ক'ৰবাত উগ্ৰপন্থীৰ সমস্যাইও গা কৰি উঠিছে যাৰ ফলত অসমলৈ সেই কেঁচা মাল ৰপ্তানি ক্ষেত্ৰত বাহিৰৰ ব্যৱসায়ীসকলে ভয় কৰে গতিকে এইখিনি নিয়ন্ত্ৰণ কৰিব পাৰিলেহে অসমত যি যিকোনো এটা ব্যৱসায় সেই ব্যৱসায়িকজনে সফলভাৱে কৰিব পাৰে